হেল্ল' কোনে কৈছে বাৰু দাদা নেকি অঁ অঁ মই কৈছিলো অঁ অঁ চিনি পাইছে অঁ সেই ফোন কৰি থাকো নহয় আগতেও গৈছো নহয় আপোনাৰ লগত অঁ সেই কাৰণে আকৌ সহায় অলপ বিচাৰিছিলো মানে আপোনাক কি ক'ব অঁ অঁ আপুনিও ওলাব আপোনাকো লৈ যাম তেওঁতো গাড়ী মানে চলাব তেনেকৈ নোৱাৰে নে কঁকালৰ বিষ হয় হয় দুইজনে সমানে চলাব বাৰু অঁ হেৰি মানে অঁ অঁ ফুৰিবলৈ যাম অঁ বন্ধৰ দিন যে স্কুলৰ হেৰি পৰীক্ষা চৰীক্ষা দি চব আজৰি হ'ল আৰু গুৱাহাটীলৈ যাম বুলি ভাবিছো গুৱাহাটী পৰা মানে প্ৰথমে চিৰিয়াখানাটো সোমাই ল'ৰা ছোৱালীহালক দেখুৱাম মানে চিৰিয়াখানাত তাৰপিছত আকৌ তেজপুৰতো থাকিম তিনিদিনমান তাতো চাবলগীয়া বস্তু কিছুমান আছে নহয় সিহঁতক দেখুৱাম বুলি ভাবিছো গুৱাহাটীটো থাকিম চিৰিয়াখানা ধুনীয়াকৈ চাব আৰু তাতে থকা মেলা হোটেলো লৈ ল'ম আৰু অঁ মেঘালয়লৈ যাম ডাউকিলৈ যাম অঁ এলিফেণ্ট ফ' সেইবিলাক ল'ৰা ছোৱালীবিলাক দেখাব লাগিব ছেভেন ছিষ্টাৰ অঁ সেইবিলাক জেগা হয় হয় হয় ওলাবচোন দেই আ বেয়া নাপ গ'লে ভাল হ'ব অঁ খোৱা বোৱা চব অঁ অঁ কওকচোন এতিয়া আপুনি দামটো কি কৰে অঁ অঁ এ বেছি কৈছে নেকি আপুনিওচোন লগত যাবই খোৱা বোৱা চব আমিয়ে খোৱামেই নহয় আপোনাক ফ্ৰীকে অঁ অঁ অঁ হ'ব দিয়ক অকণমান চাই চিতি ক'ব আৰু কি কৰে হ'ব দিয়ক